চহৰ বাতৰি কাকতত গ্রাম্যৰ বাতৰিবোৰ সঠিকভাৱে বনা কৰা হোৱা নাই বুলি কৈছে ইয়াৰ গ্ৰাম্য অঞ্চলৰ কথাবিলাক হৈছে গ্ৰাম্য অঞ্চলত এতিয়া আমাৰ ইয়াত যিখিনি দুখীয়া মা পানী হৈছে বানপানী পীড়িতৰ অৱস্থা বানপীড়িতৰ অৱস্থাবিলাক যেনেকৈ মানুহৰ এতিয়া ঘৰ দুৱাৰ উটি গৈছে সেইবিলাক মানে কথা চব বস্তু বাতৰিত ভালদৰে প্ৰচাৰ কৰা হোৱা নাথাকে এইটো মানে তেওঁলোকে গম নাপায় যে কেনেকৈ কি হৈছে কেনেকৈ আৰু এতিয়া কোনোবা অঞ্চলৰ গ্ৰাম্য অঞ্চলত ল'ৰা ছোৱালী খুব মতে ভাল উচ্চ শিক্ষিত হৈছে ভাল শতাংশ লৈ পাছ কৰিছে সেই বস্তুটো কেতিয়াও দেখা নাযায় কিন্তু চহৰত যদি হৈ যায় সেইটো পটককৈ দেখে গাঁও অঞ্চলৰ ল'ৰা ছোৱালী লাগিলে সেয়া তেওঁ মানে গানতে হওক পাৰদক্ষিতা নাচতেই হওক পাৰদক্ষিতা সেইটো মানে গ্ৰাম্য অঞ্চলৰ পৰা চহৰৰ অঞ্চলৰ বাতৰিকাকতত পাওঁতে পাওঁতে বহুত দেৰি লাগে সেইটো লাগিলে বহুত পুৰণা হৈ যাওক তাৰপিছতে সেইটো আহি খবৰটো পাই আহি যে আমুকটো আমুকত হৈছে তামুকটো তামুকত হৈছে এতিয়া যিখিনি বানৰ পীড়িত মানুহসকল যে ঘৰে দুৱাৰে গৰুৱে ছাগলীয়ে গোটেইখন উটি ভাঁহি গৈছে কিন্তু তেনেকৈ বাতৰিকাকতবিলাকত মানে প্ৰচাৰ হোৱা নাই যিবিলাক যেনেকৈ প্ৰচাৰ হ'ব লাগিছিলে তেনেকৈ প্ৰচাৰ হোৱা নাই সেইটোৱে আমি অনুভৱ কৰোঁ যে যিটো বস্তু যিটো হৈছে সেইটোৱে প্ৰচাৰ হওক মিডিয়াত মানে কিছুমান বস্তু মিডিয়াত মানে এনেই দেখুৱাই দিয়ে যে আমুকে আমুকটো হৈছে তামুকটো আমুকে এনে কিছুমান অদৰকাৰী কথাকে একদম বহুত ৰোজাল বোজাল চিঞৰ বাখৰ কৰি দেখায় কিন্তু যিটো দৰকাৰী দেখাব লাগে সেই বস্তুটো চিঞৰ বাখৰ কৰি নেদেখায় যিটোত জোৰ দিব লাগে সেইটোত জোৰ নিদিয়ে কিন্তু যিটো অদৰকাৰী সেইটোত জীয় জোৰ দি চিঞৰি চিঞৰি কথা কয় আমুক হ'ল তামুক হ'ল কিন্তু বহুত দৰকাৰী গ্ৰাম্যাঞ্চলত থাকে এনেকৈ ঘৰ দুৱাৰ পৰা আদি কৰি ল'ৰা ছোৱালী শিক্ষাগত আদি কৰি আৰু গ্ৰাম্যাঞ্চলত বহুতো শিক্ষিত ল'ৰা ছোৱালী থাকে যিবিলাক নিবনুৱা হৈ পৰি থাকে সেইবিলাক মানে কেনেকৈ কি কৰিছে কি নকৰে জীৱিকা উপাৰ্জন কৰে সেইবিলাক কথা নকয় আৰু সিহঁতি ভাল ভাল ব্যৱসায়ো কৰে গাঁও অঞ্চলত কিন্তু সেইবিলাক বস্তুও দেখুওৱা নাযায় সৰু কিন্তু চহৰ অঞ্চলত কিবা এটা হ'লেই দেখাই দিয়ে আৰু যে আমুকটো হৈছে তামুকটো হৈছে কিন্তু গ্ৰাম্যাঞ্চলতো বহুত ভাল ভাল হয় সেই যিখিনি বস্তু আমাৰ চহৰৰ বাতৰিকাকতত পটককৈ পোৱা নাযায় সেয়াই আৰু